ছোৱালী বা মহিলা আৰু ল'ৰা বা পুৰুষে খেলা খেলবোৰ সদায় বেলেগ বেলেগ কাৰণ ছোৱালী বা মহিলাই যিটো খেল খেলিব পাৰে সেই খেলটো ল'ৰা বা পুৰুষে নেখেলে আৰু ল'ৰা বা পুৰুষে যিটো খেল খেলিব ছোৱালী বা মহিলাই সেই খেলটো খেলিব নোৱাৰে ইয়াত পাৰ্থক্য আছে ওতঃপ্ৰোতভাৱে পাৰ্থক্য দেখা যায় উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে যেনে পাকঘৰত যিখিনি আমাৰ কাম চলে সেইটো এটা আমি খেল বুলিয়েই ক'ব পাৰোঁ যিহেতু আমি তাত হাত ভৰি গোটেই আমাৰ ব্যৱহাৰ হয় সেইবাবে আমি সেই পাকঘৰত কৰা কামবোৰ সাধাৰণতে এটা খেল বুলিয়েই ক'ব পাৰোঁ সেই পাকঘৰৰ যিখিনি কাম সেইখিনি কাম ছোৱালী বা মহিলাসকলেহে কৰে ল'ৰা বা পুৰুষে সেই কামবিলাক কাম নকৰে পাকঘৰত যেনে বিভিন্ন ধৰণৰ কাম থাকে ৰন্ধা বঢ়া ভাত ৰন্ধা চাহ বনোৱা আঞ্জা পাচলি কটা মেলা এইবিলাক থাকে তাৰ উপৰি পাকঘৰটো ধুনীয়াকৈ সজাই পৰাই লোৱাটো এটা দৰকাৰ চাফ চিকুনকৈ ৰখাটো দৰকাৰ ইত্যাদি এই কামবোৰ ছোৱালী বা মহিলাসকলেহে কৰে এই কামবোৰ পুৰুষ বা ল'ৰাবোৰে নকৰে পুৰুষ বা ল'ৰাবিলাকৰ বেলেগ কাম বাহিৰৰ কামবিলাক কৰে যেনে বজাৰ সমাৰ কৰা ক'ৰবাত যোৱা বস্তু আনি দিয়া ক'ৰবাত কিবা কাম আছে ক'ৰবাত যাব লাগে সেইবিলাক কাম কৰা কৰাটো হৈছে ল'ৰা ল'ৰা বা পুৰুষসকলৰ ঠিক তেনেদৰে

বেলেগ বেলেগ খেলবোলো খেলবোৰো যিবিলাক খেল কিছুমান খেল ল'ৰাবোৰে খেলে কিছুমান ছোৱালীসমূহে খেলে যেনে বেডমিণ্টন বেডমিণ্টন খেলটো ছোৱালীৰ বাবেই হয় ল'ৰাৰ বাবে নহয় ল'ৰাই ক্ৰিকেট খেলে ছোৱালীয়ে ক্ৰিকেট নেখেলে তেনেকৈ প্ৰত্যেকটো বস্তুৰে বা প্ৰত্যেকটো খেলৰে মাজত পাৰ্থক্য আছে